বিশ্বনাথ জিলা ভাৰতবৰ্ষৰ অসম ঠাইত অৱস্থিত ইয়াত যাতায়তৰ মূল বিকল্পসমূহ হৈছে ৰাস্তা ৰেলৱে ফ'ৰ লেন বিমান বন্দৰ আৰু জল পৰিবহণৰ বিকল্প এতিয়া আমি বিশ্বনাথ চাৰিআলি অসমৰ মধ্য অঞ্চলত পৰে যিহেতু তাৰ কাৰণে পৰিবহণ কৰিবলৈ চব ফালৰ পৰা সুবিধা হয় এতিয়া আমি গহপুৰৰ পৰা আহিলে বাছত চল্লিছ টকা দি পেলাই আহিব পাৰোঁ আৰু তেজপুৰলৈ গ'লে বিশ্বনাথ চাৰিআলিৰ পৰা এশ টকা দি পেলাই যাব পাৰোঁ কিন্তু আমি পাৰ্চনেল গাড়ীও লৈ যাব পাৰোঁ যাৰ কাৰণে খৰচটো বেছি পৰিব পাৰে এতিয়া আমি আহোঁ ফ'ৰলেনৰ বিষয়ে ফ'ৰলেনটো দুহেজাৰ তেইছ বৰ্ষত সম্পূৰ্ণকৈ বনোৱা হৈ গৈছে বিশ্বনাথ চাৰিআলিত আৰু ইয়াৰ কাৰণে যাতায়ত কৰিবলৈ সুবিধা হয় যিহেতু বিশ্বনাথ চাৰিআলি মাজ ৰাস্তাত গাড়ী চলাবলৈ ধেৰ অসুবিধা হয় কাৰণ টাউনখন ধেৰ মানুহেৰে আৱৰি ধৰিছে এতিয়া গাড়ী চলালে আমি কিছুমান নিয়ম নীতি মানি পেলাই চলিব লাগিব তাৰ কাৰণে আমাক ডি টি অ' অফিচটো দিয়া হৈছে যিয়ে আমাক লাইচেঞ্চৰ কাৰণে প্ৰেৰণ কৰিবলৈ সুবিধা কৰি দিয়ে গাড়ীখন চলাওঁতে আমি চিট বেল্ট লগাই আৰু চব ফালে চাই মেলি চলাব লাগে তাৰ কাৰণে এক্সিডেণ্ট হোৱাৰ চান্সটো কম হয় আৰু আমি বাইক চলাওঁতেও হেলমেট পিন্ধি পেলাই বাইক চলাব লাগে যিহেতু আমাৰ দুৰ্ঘটনা হোৱা চান্সটোও বেছি থাকে লাইচেঞ্চ নোহোৱাকৈ বাইক চলোৱাটো এটা অপৰাধ আৰু লাইচেঞ্চ নোহোৱাকৈ গাড়ী চলোৱাটো এটা অপৰাধ যাৰ কাৰণে পুলিচে আমাক ফাইন ল'ব পাৰে বিশ্বনাথ চাৰিআলিত যদিও বাছ মেজিক আদি আছে তথাপিও টম টম বহুত বেছি আছে যাৰ কাৰণে ভিৰটো বিশ্বনাথ চাৰিআলিৰ মাজত বহুত হয় এতিয়া আমি বিশ্বনাথ ঘাটত নদীৰ ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ হ'লে আমি নাও দি যাব পাৰোঁ যাৰ কাৰণে আমি তাত নাৱৰীয়াবিলাকক ক'ব লাগে আৰু তাতে ফেৰিও আছে যাৰ সহায়ত আমি কাজিৰঙালেও বিশ্বনাথ চাৰিআলি পৰা যাব পাৰোঁ বিশ্বনাথ চাৰিআলিত তেনেকৈ প্ৰদূষণ হোৱা নাই হ'লেও আমি যদি তেনেকৈ গাড়ী কিনি থাকোঁ কিন্তু প্ৰদূষণটো বাঢ়ি যাব